গোলাঘাটত এখন কলাক্ষেত্ৰ আছে যিখন আপোনাৰ বন্ধুৰ সৈতেই হওক বা পৰিয়ালবৰ্গৰ সৈতেই হওক বা আপোনাৰ ল'ৰা ছোৱালীৰ লগত আহিব পাৰিব যিহেতু ইয়াত আহিলে আমাৰ নিজৰে মন আপোনালোকৰ মন প্ৰাণবোৰ ফূৰ্তি লাগিব ল'ৰা ছোৱালীয়েও খেলিব বাবে বিভিন্ন ধৰণৰ সামগ্ৰীসমূহ আছে ইয়াত আৰু ডাঙৰসকলেও এটা ধুনীয়া সময় অতিবাহিত কৰিব পাৰিব মই ইয়াৰে এজন সদস্য আৰু মোৰ কাম হৈছে ইয়াৰ দিনটোত কলাক্ষেত্ৰলৈ কিমান মানুহ আহে সেইসমূহ ৰেকৰ্ড বনোৱাটো মোৰ কাম যদি আপোনালোকে ইচ্ছা কৰে ইয়াত আহি এটা ধুনীয়া সময় অতিবাহিত কৰিব পাৰিব লগতে আপোনাৰ ল'ৰা ছোৱালীয়েও ভাল পাব আহি